হেল্ল' অঁ নমস্কাৰ কওকচোন অঁ হয় হয় হয় অঁ আপুনি ক'ৰ পৰা কৈছিলে অঁ কওকচোন কেনেকুৱা ধৰণৰ কাপোৰ লাগে আপোনাক

অঁ পাটৰ ন'

হয় হয় হয় আপুনি এটা কাম কৰিব তেনেকৈ মই ফোনত ক'লেতো আপুনি চিনি কাপোৰযোৰ চকুৱে পছন্দ কৰিব নোৱাৰিব আমাৰ ইয়াত বিভিন্ন ধৰণৰ কাপোৰ আছে সব হাতে বোৱা শালত বোৱা কাপোৰেই হয় মেছিনত বোৱা একো কাপোৰ নাই আৰু এক বিভিন্ন ধৰণৰ আপোনাক যেনেকুৱা ধৰণৰ কাপোৰ লাগে সব কাপোৰেই পাই যাব আমাৰ কোনো মিক্স নাই পাটৰটো পাতৰে আপোনাৰ যেনেকুৱা ধৰণৰ কাপোৰ বিচাৰে আপুনি তেনেকুৱা ধৰণৰ কাপোৰেই পাব আপুনি অঁ আৰু অঁ কওকচোন অঁ অঁ থাকিব থাকিব ৰাতিপুৱা সময়ত মানে মই দোকান ন'টামান বজাত খোলোঁ তাৰপৰা গধূলি আপুনি সাতটামান বজালৈকে থাকে আৰু তাৰ ভিতৰত আপুনি যেতিয়াই আহে তেতিয়াই পাব মোক অঁ কাইলৈ আহিব অঁ হ'ব